হেল্ল' অঁ এয়া অঁ জাষ্টিন ৰেষ্টুৰেণ্ট হয়নে অঁ অঁ অঁ মই বৰ্তমান অৰ্ডাৰ কৰিবৰ কাৰণে ফোন কৰা নাই আপোনালোকক মানে ফিডবে'ক এটা দিবৰ কাৰণে ফোন কৰিছোঁ অঁ অঁ অঁ মানে মইতো আপোনালোকৰ ৰেষ্টুৰেণ্টৰ পৰা আগৰ পৰাই অৰ্ডাৰ দি থাকোঁ কিন্তু আজি লাঞ্চৰ ব বাবেই মানে বিৰিয়ানী আৰু চিলি চিকেন অৰ্ডাৰ দিছিলোঁ সেয়া খাই অতি মানে সঁচাকৈয়ে ভাল লাগিল অঁ অঁ হয় হয়

অঁ মানে আগৰ পৰাই যিমানবোৰ অৰ্ডাৰ দিছোঁ মানে প্ৰত্যেকদিনাই এটা এটা নতুন সোৱাদ পাওঁ মানে আপোনালোকৰ ৰেষ্টুৰেণ্টৰ পৰা সেইবাবে ভাবিলোঁ আপোনালোকক এটা ফিডবে'ক দিয়াটো সেইটো ভাল হ'ব সেইটো কাৰণে মানে অঁ অঁ হয় হয় অঁ মই মই আপোনালোকত ৰেষ্টুৰেণ্টত গৈয়ো খাওঁগৈ কিন্তু যেতিয়া নোৱাৰোঁ তেতিয়া অৰ্ডাৰ দি দিওঁ হয় হয় আপোনালোকৰ ডেলিভাৰীও ভাল হয় আপোনালোকৰ খোৱা বস্তুবিলাকৰ সোৱাদটো মানে মোৰ ভাল লাগে য'ত নেকি মানে খোৱাৰ পিছত এটা এটা আপোনালোকৰ ঘৰুৱা এটা সোৱাদ পোৱা যায় আপোনালোকৰ খাদ্যত অঁ সেইবাবে মানে মই ভাবিছোঁ আপোনালোকক ফিডবে'ক এটা দিওঁ আৰু মোৰ যিমানবিলাক লগৰ আছে সিহঁতকো যাতে কওঁ মানে আপোনালোকৰ ৰেষ্টুৰেণ্টত গৈ খাইগৈ অঁ অঁ অঁ সেয়াই সেইটো কাৰণে মানে ফোনটো কৰিলোঁ অঁ অঁ ঠিক আছে অঁ থেংক ইউ